অসমীয়া ভাষা আচলতে এটি প্ৰাচীন ভাষা আৰু এই অসমীয়া ভাষা সংস্কৃতিৰ পৰা অহা অসমীয়া ভাষাৰ আদি হ'ল সংস্কৃত ভাষা আৰু যোৱা বছৰ আমাৰ এই ভাষাটোৱে ধ্ৰপদী ভাষা বুলি স্বীকৃতি পালে গতিকে আমি ক'ব পাৰোঁ যে অসমীয়া ভাষাটো এটা স্বতন্ত্ৰ আৰু নিজা ভাষাই ই কাৰো তলতীয়া ভাষা নাছিলে বহুতেই ক'ব খুজিছে যে অসমীয়া ভাষা বঙলা ভাষাৰ পৰা অহা আচলতে এইটো সত্য নহয় অসমত এটা সময়ত বঙালী ভাষা চলিছিলে আৰু তেতিয়া আমাৰ অসমীয়া মানুহে নিজৰ ভাষাৰ কাৰণে আন্দোলন কৰিব লগা হৈছিল ভাষা আন্দোলনৰ কাৰণে বহুতো শ্বহীদ হৈছিল ৰঞ্জিত বৰপূজাৰীৰ নাম আমি ক'ব পাৰোঁ আৰু ঊনৈছশ ছয়ত্ৰিছ চনৰ পৰা অসমত বঙালী ভাষাৰ প্ৰচলন হয় যাৰ ফলত আমাৰ নামনি অসমৰ মানুহবিলাক আচলতে বঙালী ভাষাৰ কিছু প্ৰভাৱ পৰে আৰু এতিয়াও অসমীয়া ভাষাৰ মাজে মাজে আমাৰ বঙালী শব্দ বা বঙালী সুৰৰ লিখীয়াকে তেওঁলোকে শব্দ উচ্চাৰণ কৰে আৰু উজনিৰ মানুহবিলাকে আমাক এতিয়াও আৰু নামনিৰ বিলাকক বিশেষকৈ গোৱালপাৰা ধুবুৰী বা কোকৰাঝাৰ মানুহবিলাকে অসমীয়াত কথা পাতিলে এতিয়াও বঙালী ভাষাতেই কথা পতা যেন তেওঁলোকে অনুভৱ কৰে কিন্তু আচলতে এইটো সত্য নহয় যে অসমত আচলতে আমাৰ নামনি অসমৰ জিলাবিলাকত আচলতে বঙালী ভাষাৰ প্ৰচলনটো খুব বেছি আছিলে এটা সময়ত আৰু সেইকাৰণে এতিয়াও ব বঙালী ভাষাৰ যিটো ঠাচ সেই ঠাচটো তেওঁলোকে অসমীয়া কওঁতে ব্যৱহাৰ কৰে আচলতে মানুহখিনি অসমীয়াই যি কি নহওক আমাৰ অসমীয়া ভাষা চহকী ভাষা আমাৰ অসমীয়া ভাষাৰ নিজা ব্যাকৰণ আছে আৰু নিজা সাহিত্য আছে আমাৰ অসমীয়া ভাষাত একদম প্ৰাচীন কালৰ পৰা গল্প উপন্যাস লিখা হৈ আছে ৰামায়ণ যুগৰ পৰাই আমাৰ মাধৱ কুন্দলিদেৱে অসমীয়াত ৰামায়ণ লিখি থৈ গৈছে গতিকে এইবিলাকে প্ৰমাণ যে অসমীয়া এটা স্বতন্ত্ৰ ভাষা কোনো বঙালীৰ উপভংশ নহয় যি কি নহওক আমাৰ অসমীয়া ভাষাটোৰ বিভিন্ন অসমত যিহেতু বিভিন্ন জাতি উপজাতি মানুহে বাস কৰে আমাৰ ভাষাটো এ এটা টা সংমিশ্ৰিত ৰূপ পাইছে আমাৰ বহুত আগতে ইংৰাজসকলে অসমত থাকি গৈছে গতিকে ইংৰাজৰ প্ৰভাৱ পৰা অসমীয়া শব্দৰ মাজত কিছুমান ইংৰাজী শব্দ সোমাই গৈছে সেইবিলাক আমি এতিয়া না কৰিব নোৱাৰোঁ আৰবী ভাষাও কিছুমান সোমাইছে বা আজিকালি যি যিবিলাক আমি সচৰাচৰ বৈজ্ঞানিক সা সঁজুলি পাইছোঁ সেইবিলাকৰ নাম আমি অসমীয়া লিখিব নোৱাৰোঁ এইবিলাক আমাৰ ইংৰাজী ঠাচতে গুচি যায় যেনে মোবাইলটো মোবাইলটো আমি মোবাইলে কওঁ কিন্তু মোবাইলটো আচলতে ইংৰাজী শব্দ ঠিক তেনেকৈ টেবল চেয়াৰ এইবিলাক আমি চকী মেজ এতিয়া আমি ব্যৱহাৰ নকৰোঁ কিন্তু এইবিলাক আমাৰ ইংৰাজৰ বা ইংৰাজী ভাষাৰ প্ৰভাৱৰ ফলত হৈছে আৰু বিশেষকৈ আজিকালি আমাৰ যথেষ্ট সংখ্যক ল'ৰা ছোৱালী ইংৰাজী মাধ্যমত পঢ়ে কাৰণে তেওঁলোকৰ অসমীয়া ভাষাটোৰ আচলতে পাহৰি যোৱা নিচিনা হৈছে বা কিছুমান শব্দ নজনাকৈ তেওঁলোকে ব্যৱহাৰ কৰে বা ইংৰাজীত ব্যৱহাৰ কৰে অসমীয়াটো পাহৰি গৈছে ধৰক মা দেউতাক পাপা বুলি কয় এই ধৰণৰ গতিকে অসমীয়া ভাষাৰ আমি সঠিক ৰূপত ৰাখিব লাগিলে আমি অসমীয়া ভাষাটো চৰ্চা কৰিব লাগিব বা ইয়াৰ ব্যাকৰণ জানিব লাগিব আৰু ব্যাকৰণ নজনাৰ কাৰণে আমাৰ বহুত বানানত ভুল হৈ যায় আচলতে ধৰক এই ছাগলী বানানটো ছাগলী বানানটো চ চ তাত দ্বিতীয় ছ ত আ কাৰে ছা গ ল ত ই কাৰে লি দিলেওতো হ'লহেঁতেন বা তাতে কিয় দীৰ্ঘ্য ই কাৰ লাগে এই ধৰণৰ কথাবিলাক আমি ছাত্ৰ ছাত্ৰীসকলক যদি প্ৰাথমিক অৱস্থাৰ পৰাই জ্ঞান দিওঁ বা শিকাওঁ তেতিয়াহ'লে নিশ্চয় তেওঁলোকৰ এইটো চিৰস্থায়ী হ'ব য'ত ধাৰণাটো ভাঙি যাব যদি আমি ধৰক লিংগ লিংগৰ বিষয়ে তেওঁলোকে যদি এটা ভাল ধাৰণা থাকে বা বচনৰ ওপৰত যদি ভাল ধাৰণা থাকে তেতিয়াহ'লে আমাৰ ভাষাটোৰ জনাত বহুত সুবিধা হ'ব আৰু এটা আমাৰ মানে হেৰি উচ্চাৰণৰ ক্ষেত্ৰত এটা বিভ্ৰান্ত হয় ব আৰু ৱ বা উ কাৰ দীৰ্ঘ্য ঊ কাৰ এইবিলাক আমি কেতিয়া কেতিয়া ব্যৱহাৰ কৰিম এইবিলাক আচলতে আমাৰ প্ৰাথমিক অৱস্থাতে ভালদৰে আমাক মানে ধ্বনীগত ধ্বনীৰ আমাৰ জ্ঞানৰ অভাৱৰ কাৰণে তেনেকুৱা হয় আমি নামনি অসমৰ মানুহে ঔ টোক ঔ আৰু উ এই পৰিৱৰ্তনবিলাক উচ্চাৰণবিলাক আমি নাজানো যাৰ ফলত আমাৰ উচ্চাৰণটো ঔ আৰু ও ঔ আৰু উ একে নিচিনাই হৈ যায় গতিকে এই ধৰণৰ আমাৰ বিভ্ৰান্তবিলাক আঁতৰোৱাৰ কাৰণে আমি ব্যাকৰণৰ সুবিধা ল'ব লাগিব যদি এই বানানৰ ওপৰত কৰ্মশালা পতা হয় আৰু প্ৰাথমিক অৱস্থাৰ পৰা বা প্ৰাথমিক বিদ্যালয়ৰ পৰাই ব্যাকৰণৰ ওপৰত গুৰুত্ব দি ল'ৰা ছোৱালীক জ্ঞান দিয়া হয় তেতিয়াহ'লে এই ধৰণৰ বিভ্ৰান্তবিলাক আমাৰ আঁতৰ হ'ব বা ছাত্ৰ ছাত্ৰীসকলে শিকিব পাৰিব আচলতে স্কুলবিলাকতো আজিকালি তেনেকৈ ভালদৰে শিকাৰ সুবিধা নাপায় বিভিন্ন বিষয়বিলাক শিকোৱাতে গুচি যায় গতিকে ব্যাকৰণ বস্তুটো আচলতে এটা ৰুটিনত এটা আঁচুতীয়াকৈ থাকিব লাগে আজিকালি পাঠ্য পাঠ্যপুথিখনৰ ভিতৰতে ব্যাকৰণবিলাক সোমাই দিছে আৰু এক্সট্ৰাভাৱে ব্যাকৰণখন শিকাৰ অৱকাশ নাথাকে সেইকাৰণে মই ভাবোঁ যে প্ৰত্যেক বিদ্যালয়তে যদি ব্যাকৰণৰ ওপৰত গুৰুত্ব দি ল'ৰা ছোৱালীক শিকোৱা হয় তেতিয়াহ'লে আমাৰ ভাষাগত যিবিলাক সমস্যা সেইবিলাক আঁতৰ হ'ব আমি শুদ্ধভাৱে তেতিয়া ৰচনা লিখিব পাৰিম বা কথা ক'ব পাৰিম বা লিখিব পাৰিম গতিকে আমি সৰুৰ পৰাই লিখোঁতে সদায় বানান শুদ্ধকৈ লিখিব লাগিব তেতিয়াহে আমাৰ ভৱিষ্যতলৈ এইটো শুদ্ধভাৱে চলি থাকিব আচলতে আমাৰ বিদ্যালয় শিক্ষকসকলেও আমাৰ অসমীয়া ভাষাটোক ইমান ভালদৰে নিশিকায় কাৰণ শিক্ষকসকলৰেই ভুল হয় তেওঁলোকে ভালদৰে প্ৰশিক্ষণ নাপায় গতিকে মই ভাবোঁ যে আমাৰ অসমীয়া ভাষা ভালকৈ প্ৰতিষ্ঠিত কৰিব লাগিলে আমি ব্যাকৰণ এইবিলাক শিকিব লাগিব উচ্চাৰণ শুদ্ধ ধ্বনী এইবিলাক আমি জানিব লাগিব কেনেকৈ উচ্চাৰিত হয় বৰ্ণবিলাক প্ৰত্যেকটো বৰ্ণৰ উচ্চাৰণ আমি শিকিব লাগিব যুক্তাক্ষৰৰ জ্ঞান থাকিব লাগিব যুক্তাক্ষৰৰ উচ্চাৰণবিলাক আমি সঠিকভাৱে ছাত্ৰ ছাত্ৰীক শিকাব লাগিব তাৰ কাৰণে মই ভাবোঁ শিক্ষকসকলৰ কৰ্মশালাটো মানে কৰ্মশালাৰ প্ৰয়োজন এনেকৈ আৰু বানানৰ ওপৰত ধ্বনীৰ ওপৰত বিশেষকৈ কৰ্মশালাৰ বহু প্ৰয়োজন আছে বুলি ভাবোঁ আৰু যেতিয়া এইবিলাক নিখুঁটভাৱে শিকোৱা হ'ব নিশ্চয় আমাৰ অসমীয়া ভাষাটোৰ বিষয়ে থকা আমাৰ ভুল ধাৰণাবিলাক নিশ্চয় আঁতৰ হ'ব